হেল্ল' ধ্ৰব তুমি ঘৰত আছা নেকি অঁ এটা কথা হ'ল এই মোৰ এটা সাক্ষাৎকাৰ আছিল সাক্ষাৎকাৰত আহিছিলোঁ কিন্তু মোৰ ড্ৰাইভিং লাইচেন্সখন হেৰাই থাকিল কিন্তু এতিয়া কি কৰোঁ এটা কাম কৰাচোন যদি ঘৰত আছা এই ডিজি লকাৰৰপৰা মোৰ ড্ৰাইভিং লাইচেন্সখন ওলাই লোৱা আৰু মোৰ হোৱাটছআপত পি ডি এফ কৰি পঠাই দিয়কচোন অতি সোনকালে